অ

অ কওক অ মই মানে এ আপোনাৰ আপুনি যে খেতি কৰে যে আপুনিতো এতিয়া গৰু বা ম'হে হাল বাইপেনি যিমানটো কৰিব পাৰে তাৰ দুগুণ কৰিব পৰা ব্যৱস্থাটোৰ কাৰণে মই মানে আপোনাক এখন টেক্টৰ দিব বিচাৰোঁ মানে তাৰমানে আপুনি এতিয়া গৰুৱে কৰাৰ কাৰণে আপোনাৰ এতিয়া প্ৰডাকচনটো মানে উৎপাদনটো অলপ কম হৈছে যদি টেক্টৰ এখন লৈ লয় তেতিয়া আপোনাৰ উৎপাদন মানে অধিক আপুনি খেতি কৰিব পাৰিব ধৰক দহ দহ বিঘাৰ ঠাইত বিশ বিঘা কৰিব পাৰিব তেতিয়া উৎপাদনটো অলপ বেছি হ'ব মই আপুনি মানে প যিমান উৎপাদন হয় মোৰ মই চিন্তা কৰিব নালাগে গোটেই ময়েই লম খালী মানে আপুনি অলপ যদি বঢ়ায় খেতিটো যদি অলপ বেছিকৈ কৰে তেতিয়া অ কম হৈছে মানে মোক অ কম হৈছে ওম অ সেইটো চিন্তা কৰিব নেলাগে সেইটো আপুনি মাত্ৰ আপুনি আপোনাৰ মতামতহে লাগে মানে আপুনি যদি বিচাৰে মই আপোনাক দিম খালি আপুনি বিচাৰে বিচাৰিলেই হ'ল আৰু সেইটো চিন্তা কৰিব নালাগে অ অ অ ঠিক আছে হ'ব তেনেহ'লে অ অ অ অ হয় হয় সেইটো কাৰণেই মই কৈছোঁ ঠিক আছে অ হ'ব ও অ অ ঠিক আছে হ'ব